আমি গৰু ছাগলী ম'হ ইত্যাদি পুহোঁ গৰুৰ পৰা আমি বহুত উপকৃত হওঁ গৰু দুজনী গাই গৰু পুহিলে আমাৰ বছৰেকত দুটাকৈ পোৱালি দিয়ে সেই পোৱালি দুটা আমি বছৰেকত আকৌ মূৰত বেচিলে আমি উপাৰ্জনৰ আমি পইচা পাওঁ যদি আমি বোলে মতা পোৱালি জগিলে আৰু তাৰ লগত এটা আনো আনি পেলাই আৰু এবছৰ ৰখাওঁ তেতিয়া আমি বছৰ ৰখালে সেই হাল এহাল হাল বোৱা গৰু তাৰ পৰাই আমি কৰিব পাৰোঁ তিনিবছৰমান ৰখোৱাৰ পাছত আমি হাল বাব পাৰোঁ সেই হাল বাব হাল বোৱাৰ পিছত আমি আকৌ সেই হাল বলদ গৰু কৰি আমি বিক্ৰী কৰি তাৰ পৰাও আমি ধন পাব পাৰোঁ গাই গৰুৰ পৰা আমি গাখীৰ পাওঁ গাখীৰ পাবলে হ'লে আমি গৰুজনী স্বাস্থ্যৱান কৰি ৰাখিব লাগিব আৰু হাল বাবলৈও হ'লেও আমি গৰু হাল স্বাস্থ্যৱান কৰি ৰখাব লাগিব স্বাস্থ্যৱান হ'বলৈ হ'লে আমি গৰুহালক মাজে মাজে নিয়মীয়াকৈ টীকাকৰণ কৰিব লাগিব আৰু গৰুহালৰ কিবা ৰোগ ব্যাধি হৈছে নেকি যদি হৈছে জ্বৰ পেলু ইত্যাদি ডাক্তৰৰ লগত যোগাযোগ কৰি তেওঁলোকৰ পৰা দৰৱ পাতি আনি খোৱাব লাগিব আৰু বেজী দিব লাগিব বেজী দিব লাগিব বেজি দি পেলাই তেওঁলোকৰ পৰা তেওঁলোকক নিৰোগী কৰি ভাল থকা ঠাই দিব লাগিব গৰু গোহালি ভালকে সৰা মোচা কৰি ওচৰত গোবৰ পেলাব নালাগিব গোবৰ যদি ওচৰত পেলাওঁ তেতিয়াহ'লে ৰোগ ব্যাধি হোৱা সম্ভাৱনা থাকে যদি আমি চাৰি পাঁচজনী গাই পুহিব পাৰোঁ তেতিয়াহ'লে আমি আমি অতি সোনকালে স্বাৱলম্বী হ'ব পাৰোঁ চাৰি পাঁচজনী গাই পুহিলে আমি দৈনন্দিন যদি ছয় সাত লিটাৰ গাখীৰ আমি বিকিব পাৰোঁ তাৰপৰা আমি উপকৃত হ'ব পাৰোঁ আৰু ছটা সাতটা পোৱালি যদি আমি বছৰেকত বিকো তেতিয়াহ'লে আমি বহুতখিনি টকা পাওঁ বলদগৰু যদি আমাৰ দুই তিনিহাল থাকে আজিকালিতো এহাল গৈ দাম এক লাখ দেৰ লাখতকৈ বেছি হৈছে এনেকৈ কিনি নিয়া আমি দেখিছোঁ এহাল বলদ গৰু বেচিলে আমি দমৰা গৰু বেচিলে চল্লিছ পঞ্চাছ হাজাৰ পাম তেনেকে আমি গৰু গাই যদি ভালকে প্ৰতিপাল কৰোঁ তেতিয়াহ'লে আমি উপকৃত হ'ব পাৰোঁ গৰুৰ পৰা আমি ভালেমান টকা উপাৰ্জন কৰিব পাৰোঁ গৰু স্বাস্থ্যৱান হ'বলৈ হ'লে ভাল গা ঘাঁহ খুৱাব লাগিব দানা খুৱাব লাগিব সময়মতে আমি পানী খুৱাব লাগিব ৰ'দ দিলে আমি পথাৰত পৰা আনি ছাঁ জেগাত বান্ধিব লাগিব তেতিয়া আমাৰ গৰু নিৰোগী হৈ থাকে ভালকে প্ৰতিপাল কৰি সময়মতে খাবলে দিব লাগিব সময়মতে আনি গৰু বান্ধিব লাগিব পানী খুৱাব লাগিব যত্ন ল'ব লাগিব গোবৰ আমি যদি গৰু বান্ধি থওঁ তেতিয়াহ'লে গৰু স্বাস্থ্য বেয়া হ'ব গোবৰ জাবৰ পেলাই ধুনীয়াকে সাৰি মচি জেগা যুগলি অঁতৰাই ধুনীয়াকে গৰু গোহালিত থোৱাৰ ব্যৱস্থা কৰি দিব লাগে তেতিয়া আমাৰ গৰুকেইটাৰ স্বাস্থ্য ভালে থাকে আমি ছাগলী পুহো ছাগলীয়েও আমাক বহু উপকৃত কৰে ছাগলী আমাৰ চাৰি পাঁচজনী হ'ব লাগে বছৰেকত ছাগলীয়ে দুটাকৈ কিছুমান ছাগলী তিনটাকৈ পোৱালি দিয়ে বছৰেকত দুবাৰ তিনিবাৰ জগে ছাগলী ছাগলী পোৱালি পৰা আমি ছাগলী বছৰেকৈ দুবাৰ তিনিটা দুবাৰ দিন বা দুবাৰ জগে দুবাৰ জগিলেও আমি বহুতখিনি উপকৃত হ'ব পাৰোঁ ছাগলীয়ে আমাক বহুত মানে উপ আমি ছাগলী স্বাস্থ্যৱান কৰিবলে হ'লে ছাগলীক আমি ভিটামিন খুৱাব লাগিব যত্ন ল'ব লাগিব ভাল ঘাঁহ খুৱাব লাগিব স্বাস্থ্যৱান কৰিব লাগিলে আমি যত্ন ল'ব লাগিব টীকাকৰণ কৰিব লাগিব বেমাৰ আজাৰ হ'লে ডক্টৰক মাতি বেজী দিয়াব লাগিব ভালকে ওখ ঘৰ সাজি ছাগলী তাত ৰখাব লাগিব আৰু যদি আমি খাচী কৰোঁ চাকৰি দুই চাৰি বছৰ আহিলে আমি বিছ হেজাৰ ত্ৰিছ হেজাৰ এটা ছাগলীত ইমানলৈকে হয় এনেই আমি এনেকৈয়ে ছাগলীৰ পৰা বহুতখিনি স্বাৱলম্বী হ'ব পাৰোঁ আৰু আমি ম'হো বেচো ম'হো পুহোঁ ম'হ ম'হৰ বহুত দাম এতিয়া ম'হৰ এক লিটাৰ গাখীৰতো আজিকালি বহুত এশ টকা দেৰশ টকা এজনী ম'হেও মানুহক বহুত উপকৃত কৰিব পাৰে জন্তুবোৰ যদি গা বেয়া হৈ থাকে তেতিয়াহ'লে তেওঁলোকক আমি নিৰোগী কৰিবৰ কাৰণে সদায় আমি বছৰেকত এবাৰ হ'লেও টীকাকৰণ কৰিব লাগিব আৰু তেওঁলোকৰ কোনটো জন্তুৰ কেনেকুৱা হৈছে বা কাৰ কি গা বেয়া হৈছে আমি সেইবোৰলৈ চকু ৰাখিব লাগিব আৰু তৎক্ষণাত গা বেয়া যদি হয় আমি ডাক্তৰৰ লগত পৰামৰ্শ কৰিব লাগিব আৰু ডাক্তৰক আনি বেজি দিব লাগিব নিৰোগী কৰি সদায় ডাক্তৰৰ পৰামৰ্শ ল'বই লাগিব তেতিয়াহে আমি জীৱ জন্তুটো জীয়াই ৰাখিব পাৰিম আৰু তেওঁলোকক কেনেকুৱা স্বাস্থ্য হৈছে মানে স্বাস্থ্যটো পৰীক্ষা কৰা কি খুৱাব লাগে পৰামৰ্শটো ল'ব লাগিব পাৰি জীৱ জন্তুৰ পৰা আমি বহু ভালেখিনি উপকৃত হওঁ আমি কৃষকসকলে সদায় জীৱ জন্তুৰ ওপৰতে নিৰ্ভৰ কৰি চলোঁ কাৰণ আমি খেতিয়ক মানুহ খেতিয়ক মানুহে নিজৰ গৰুৰ ছাগলীকেইটা ওপৰতে নিৰ্ভৰ কৰে আৰু ঘৰখন চলাৰ উপায় বিচাৰি পায় আমি গাখীৰ এক লিটাৰ যদি বেচি তাৰপৰা আমি চল্লিছ পঞ্চাছ টকা পাওঁ আৰু এটা যদি পোৱালী বিকোঁ বা এজনী কেতিয়াবা আমি বিপদত পৰিলেও তাৰ যদি এজনী গাই বেচোঁ বা এজনী ম'হ বেচোঁ বা এজনী ছাগলী বেচোঁ তাৰ পৰা আমি ভালেখিনি পইচা উপাৰ্জন কৰিব পাৰোঁ আৰু সেই পইচাখিনিৰ পৰা আমাৰ কেতিয়াবা বিপদতকৈ সেই বিপদৰ পৰা উদ্ধাৰ হ'ব পাৰোঁ এনেকৈয়ে কাৰবাৰ পৰা যদি ধাৰলে লওঁ সময়ত কেতিয়াবা সময়ত বেচি তাক আমি ধাৰ মাৰিব পাৰোঁ সেইকাৰণে আমি আমাৰ জীৱ জন্তুকিটাৰ ওপৰত চকু দিব লাগিব আৰু তেওঁলোকক স্বাস্থ্যৱান কৰিবলৈ যত্ন ল'ব লাগিব তেওঁলোকৰ ওপৰতে কাৰণ আমাৰ ঘৰখন চলে যদি আমি জীৱ জন্তুকিটা ভালদৰে নাৰাখোঁ বা প্ৰতিপাল নকৰোঁ তেওঁলোকক কি খায় সময়মতে যদি খাব দিব নোৱাৰোঁ তেতিয়াহ'লে তেওঁলোকে আমাৰ উপাৰ্জনৰ পৰা বঞ্চিত কৰিব কাৰণ তেওঁলোকে সময়মতে আমি যি যোগান ধৰোঁ বা যি কৰোঁ তেওঁলোকে তেতিয়াহে আমাৰ সময়মতে সময়ে সময়ে তেওঁলোকক আমাৰ পোৱালি দিব গাখীৰ দিব আৰু গাখীৰৰ পৰা আমি পইচা পোৱালি বিকি পইচা তেতিয়াহে আমি উপাৰ্জন কৰিব পাৰিম যদি আমাৰ এহাল বলদ গৰু থাকে তেতিয়াহ'লে আমি সেই বলদ গৰু পথাৰত খেতি কৰিব পাৰোঁ আৰু সেই খেতিৰ পৰা আমি খেতি কৰি আমি স্বাৱলম্বী হ'ব পাৰোঁ আজিকালি ট্ৰেক্টৰে যদি হালখন নিজেই বাব পাৰে আমাৰ পাৰে নিজৰ হালখন নিজে যদি বাই পথাৰত খেতি কৰে তেতিয়াহ'লে আমাৰ কৃষকসকলৰ স্বাৱলম্বী হোৱাটো নিশ্চিত কাৰণ আজিকালি আকৌ ট্ৰেক্টৰৰ যুগ আহিল হ'লেও নিজৰ গৰুহালে বোৱা সমান কেতিয়াও খেতি পথাৰ ভাল নহয় কাৰণ খেতি হাল হ'বলৈ হ'লে সদায় গৰু হালে হাল বাবই লাগিব আৰু যত্ন কৰিবই লাগিব খেতি পথাৰত গৰুহালে হাল বালে নহ'ব কৃষকসকলে গৰুহালৰ পৰা আমি গোবৰো পাওঁ সেই গোবৰ আমি পথাৰত সিঁচি আমি উপাৰ্জন কৰিব পাৰোঁ আৰু সেই সাৰ গৰু গোবৰৰ সাৰ সাৰৰ পৰা আমি বহুতকিটা কাম কৰিব পাৰোঁ আৰু আমাৰ শস্যবোৰ ভাল হয় সাৰ দিলে গোবৰৰ পৰা সেয়াই আৰু